অ হেল্ল' অ হয় অসমতে লাগিছে

হয় চাহখেতি আমাৰ ৱেডাৰটোৰ কাৰণে চাহ খেতি ভাল হয় চাহ খেতিৰ কাৰণে ৱেডাৰটো চুইটেবুল হয় চাহ খেতি কেনেকৈ হয় সেইটো সেইটো আপোনাক মইতো ফোনততো ভালকৈ বুজাই দিব নোৱাৰিম আপুনি এবাৰ কাম কৰক মোক ফোন নম্বৰটো মোক

অ অ আচ্ছা এইটো চাহ খেতি অসমত পঢ়া শুনা যেতিয়া চাহ বিষয়ে আপুনি জানেই তথাপিও আহিলে মানে ভালকৈ ষ্টাৰ্টিঙৰ পৰা আমি বুজাই দিম আপুনি এবাৰ আমাক ভিজিট কৰক ধৰক মই চাহ খেতিয়কে হয় আহি এবাৰ এনে এবাৰ ভিজিট কৰক মোক ঘৰত আহক আপোনাক ধুনীয়া প্লেণ্টেশ্যনৰ পৰা কেনেকৈ আপোনাৰ পাত চিঙালৈকে সকলো বুজাই দিম আপোনাক অ ৱেলকাম